হেল্ল' হয় অঁ অঁ কি কিতাপ বাৰু অঁ তুমি নোপোৱাও নহয় কিছুমান কিতাপ আছে বাৰু এই মহেশ্বৰ নেওগৰ চাগে সত্ৰ সংস্কৃতিৰ ৰূপৰেখা বুলি এখন কিতাপ আছে হাঁ অঁ অঁ অঁ অঁ অঁ মই মই বিচাৰি থৈ দিম দিয়া বাৰু নাম্বাৰটো কি হয় কিতাপখনৰ বাৰু

অঁ অঁ অঁ তুমি আহিব পাৰিবা আৰু বহুকেইখন ৰিচাৰ্ছ পেপাৰো আৰু মই থকা বুলি শুনিছোঁ অঁ চানডে থাকিব থাকিব কিন্তু চাৰিটা বজালৈহে থাকে হয় ঠিক আছে ঠিক আছে দিয়া